মই প্ৰথমে মাজুলীলৈ গৈছিলোঁ মাজুলীলৈ ঘ যাওঁতে ঘৰৰ পৰা অটো এখনত ওলাই গ'লোঁ ওলাই গৈ অটোৰ পৰা নামিলোঁগৈ তিনি চাৰিআলি মানত গৈ দুমাইল তিনি মাইলমান গৈ নামি এখন বাছত গ'লোঁগৈ বাছত গৈ একে সাগৰৰ মাজুলী মাজুলী এনে হেৰি কি কয় মাজুলীত নামিলোঁগৈ মাজুলীত নামি সাগৰ মাজুলীত নামিলোঁগৈ মাজুলীত নামি এই আকৌ এই গ'লোঁগৈ এই কি কয় হেৰি মাজুলীত গৈ গ'লোঁ গৈ পেলানি কি কয় ফেৰীত উঠিলোঁগৈ ফেৰীত উঠি পিনি পাৰ পালোঁগৈ পাৰৰ পৰা সত্ৰলৈ গ'লোঁগৈ সত্ৰত এনেকৈ সোমালোঁগৈ সত্ৰত গৈ সোমাই এনেকৈ আমাৰ যিজন পৰভূহঁতে শৰণ ভজন দিছিলে সেই পৰভূহঁতক লগ পালোঁগৈ লগ পাই তাত থাকি কৰি তিনি চাৰি ঘণ্টামান থাকিলোঁ থাকি কৰি তাত কথা বতৰা পাতি কৰি কথা আলোচনা কৰি তাত অলপমান শুনিলোঁ শুনি কৰি ভাগৰ মাৰি গোটেই লাইনটো ঘূৰিলোঁ গোটেই তাত গোঁসাই মানুহৰ এখন ডাঙৰ সত্ৰ আছে সেই সত্ৰত সকলো প